আপোনালোকৰ পৰিবহণ এজেঞ্চীৰদ্বাৰা যাত্ৰা কৰিবলৈ সক্ষম হৈছিলোঁ আৰু আপোনাৰ ড্ৰাইভাৰজনে যিহেতু এতিয়া কভিডৰ কাল আপোনাৰ ড্ৰাইভাৰজনে মাক্স পৰিধান কৰা নাই সেইবাবে মই অনুৰোধ জনাইছো যে তেওঁক মাক্স পৰিধান কৰিবলৈ কওক লগতে এটা নিয়ম বান্ধি দিয়ক যে সকলোবোৰ ড্ৰাইভাৰ হেণ্ডিমেন আদিবোৰে মাক্স পৰিধান কৰে যাতে কভিডৰ বেমাৰটো বিয়পি নাযায় লগতে আপোনালোকৰ বাছৰ চীট আদিবোৰ ছেনিটাইজ কৰক চাফ চিকুণ কৰক অ স্বাস্থ্য়কৰ যিহেতু হৈ আছে আপোনালোকে সেইবোৰ চাফ চিকুণ কৰি মানুহৰ স্বাস্থ্য় যাতে হানি নহয় সেইয়াৰ ওপৰত অলপ চকু দিয়ক সেই মই ক'ব বিচাৰিছিলোঁ মই ড্ৰাইভাৰে যিহেতু মাক্স পিন্ধা নাই লগতে বাছখন ছেনি়টাইজ হোৱা নাই মই সেইবাবে নিৰাশ হৈছোঁ সেইবাবে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে নেক্সট টাইমৰপৰা যাতে আপোনালোকে সেইবোৰ অলপ চকু দিয়ে আৰু মাক্স পিন্ধাটো যাতে বাধ্য়তামূলক কৰি দিয়ে ধন্য়বাদ